হেল্ল' এই ভালনে গীতা এই অঁ অঁ আমাৰো ভালেই বাৰু হেৰি নহয় খবৰ এটা পাইছ নহয় অঁ হৈছে আৰু অঁ অঁ এই এতিয়া হেৰি নহয় এই চৰকাৰৰ টেক্সৰ কাৰণে পেন কাৰ্ড লাগিব নহয় অঁ এই পেন কাৰ্ডৰ এতিয়া কি কি কেনেকৈ কৰিব লাগে সেইটো কচোন বাৰু অঁ অঁ অঁ অঁ এই মেট্ৰিকৰ কি চাৰ্টিফিকেট এডমিট কি অঁ অঁ এডমিটটো দিলেই হ'ব ন অঁ এই ওচৰৰ হেৰিয়াত যে কম্পিউটাৰ দোকানতে পাৰিম নহয় চাগে কৰিব অঁ অঁ অঁ অঁ অঁ কম্পিউটাৰতে কৰি আনিম তেতিয়াহ'লে তই এদিন আহিবিচোন বাৰু বুজাই দিবিহি কেনেকৈ কি কৰিব লাগে মোৰ অকণমান মানে হেৰি হৈছে অঁ অঁ অঁ আৰু হেৰি বাৰু মই এতিয়া কৰি চাওঁ যদি নহয় তই আহিবি আহি দুয়োজনী যাম বাৰু কৰি আনিমগৈচোন আমাৰ ওচৰতে কম্পিউটাৰ দোকান এখন আছে তাতে কৰিম বুলি ভাবিছোঁ অঁ অঁ অঁ ঠিকে আছে আহিবিচোন বাৰু দেই